ধৰ্মৰ সৈতে অন্ধবিশ্বাস জড়িত বুলি কোনো সমাজত ভাবে কিন্তু ধৰ্ম মানে অৰ্থ আছে ধী যোগ মন ধৰ্ম ধাৰণ কৰা ধৰ্ম বিশ্বাস ধৰ্ম ধৰ্ম হৈছে এটা সমাজৰ কাৰণে ভাল কাম কৰা কাৰবাৰ কাৰণে ভাল কাম কৰা জীৱ জন্তু পশু পক্ষী সকলোকে ওপৰত হৈছে মানৱ ধৰ্ম মানৱ ধৰ্মৰ অবিহনে আমি অন্য ধৰ্ম কৰিব লাগে যিটোত আমাৰ কোনো আমি তাৰ পৰা প্ৰতিদান বিচাৰিবলগীয়া নহয় সমাজৰ যিবোৰ অন্ধবিশ্বাস তাৰ লগত ধৰ্মৰ সম্পৰ্ক আচলতে থাকিব নালাগে অন্ধবিশ্বাসবিলাকত কোনো এটা বৈজ্ঞানিক ভিত্তি নাই যেনেকৈ ধৰ্মৰ শংকৰদেৱৰ ধৰ্মৰ বৈষ্ণৱ ধৰ্ম অসমৰ প্ৰচাৰ কৰিছিল তেখেতে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মত এটা বিজ্ঞানৰ ভিত্তি আছে যেনেকে নামঘৰ বা আমাৰ কীৰ্তন বা আমি নাম গাইছোঁ আমাৰ আমি হাত চাপিৰে বজাইছোঁ আমাৰ শৰীৰৰ গোটেই অংগ প্ৰতংগ আমাৰ কিছুমান মানে মুদ্ৰা মুদ্ৰা কিছুমান আমি ব্যৱহাৰ কৰিছোঁ হাত চাপৰি বজাইছোঁ এইবিলাকৰ যোগেদি আমাৰ শৰীৰটো চালন হৈছে আৰু তাৰ লগত শংকৰদেৱৰ যি বৈষ্ণৱ ধৰ্ম ধৰ্ম এটা বৈষ্ণৱ ধৰ্ম তেখেতে প্ৰচাৰ কৰিছিল চৈধ্যশ উনপঞ্চাছ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰিছিলে তাৰপাছত বিভিন্ন দেশ বিদেশ ঘুৰি শংকৰদেৱে হিন্দু ধৰ্ম বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিবৰ কাৰণে গোটেই ভাৰতবৰ্ষতে অসমতো তেওঁ মাজুলীলৈকে বিভিন্ন প্ৰান্তত ঘূৰি ফুৰি তেখেত ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু লগতে যতেই জীৰাইছিল তাতেই সত্ৰসমূহ স্থাপন কৰিছিলে সত্ৰ নামঘৰ স্থাপন কৰিছিলে সেই সত্ৰ নামঘৰত ধৰ্মীয় চৰ্চা তেখেত যিবোৰ গ্ৰন্থ লিখিছিলে কীৰ্তন দশম ঘোষা ৰত্নাৱলী এইবিলাকৰ যোগেদি ধৰ্মৰ প্ৰতি থকা মানুহৰ যিখিনি ধ্যান ধাৰণা সেই সময়ত বিশেষকৈ জীৱ জন্তু বধ নকৰিছিলে মানুহে নিৰামিষ খাদ্য খাইছিলে শংকৰদেৱৰ নিৰামিষ খাদ্য খাইছিলে শংকৰদেৱ শংকৰ গুৰু এজন শংকৰদেৱক সকলোৱে বিশ্বত এজন ধৰ্ম গুৰু বুলি ভাবিবলৈ বাধ্য হ'ল বিভিন্ন বৈজ্ঞানিক ভিত্তিৰ ফালৰ পৰা গতিকতে শংকৰদেৱৰ বিনে আমাৰ অসমৰ ভক্তিৰস অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ কথা আমি ভাবিব নোৱাৰোঁ তাৰ লগত অন্ধবিশ্বাসৰ সম্পৰ্ক নাই অন্ধবিশ্বাস সম্পৰ্ক কোনো বৈজ্ঞানিক ভিত্তি নোহোৱা বাবে অন্ধবিশ্বাসক আমি গ্ৰহণ কৰিব নালাগে যেনে জীৱ জন্তু কিবা পূজা পাতল দিয়া বলি বিধান দিয়া এইবোৰ শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মত কোনো ব্যৱহাৰ নহয় এক দেও এক সেৱ এক বিনে নাই কেও শংকৰদেৱে সেইটো কথা কৈছিলে যিহেতু ভগৱান এজন পৃথিৱীত বাকীবোৰ দৈত্য দানৱ বিভিন্ন ধৰণৰ মূৰ্তি সময় সময়ে আৱিৰ্ভাৱ হয় সেইবিলাককে আমাৰ মানুহবিলাকে আজিকালি পূজা সেৱা কৰে কিন্তু সেইবিলাকৰ পৰা আমি একো পাম বুলি মই নাভাবোঁ বিশেষকৈ তেতিয়া হৈছে দুৰ্গা পূজাৰ সময়তে দুৰ্গা পূজাৰ মূৰ্তি মই আজিলৈকে সেৱা কৰি পোৱা নাই কিয় দুৰ্গা খন্তকীয়া যিদৰে আদৰি আনিলে তাৰপৰা বিসৰ্জন দিলে তাত আমাৰ ক'বলগীয়া একো নাই কোনে মানিছে কোনে নামানিছে কিন্তু মই শংকৰদেৱৰ এক শৰণ ভাগৱতী ধৰ্ম বা নৱ বৈষ্ণৱ ধৰ্ম এক দেৱ এক সেৱ একবিনে নাই কেও এইবিলাক বিশ্বাস কৰোঁ সৰস্বতী মাতৃক আমি মানুহ কিয় মানুহ সৰস্বতী আমাৰ ষ্টুডেণ্টৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে সৰস্বতী অবিহনে আমাক জ্ঞান দীক্ষা যেন আমি নেপাওঁ আমি সেইকাৰণে পঢ়িবলৈ লওঁতেও কিতাপখনৰ মাজতে সৰস্বতী মাক কৃষ্ণ বুলি কৈ সৰস্বতীকে সেৱা কৰোঁ কিন্তু কৃষ্ণ বুলি কওঁ মা সৰস্বতী বুলি নকওঁ সকলোৰে ওপৰত ভগৱান কৃষ্ণ তেওঁ নিৰাকাৰ তেওঁ নিৰাকাৰ নিৰঞ্জন এই বিশ্ব ব্ৰহ্মাণ্ডত সকলোতে আছে বুলি ধৰ্মীয় পৰম্পৰা বা বিশ্বাস অনুসায়ী আমি সকলোৱে জানো গতিকে এক দেৱ এক সেৱ বুলি সেইকাৰণে কয় এক বিনে নাই কেও কৰা কৰা পূজা মানৱ দেৱ মানুহৰ লগত সেই ভগৱান নামৰ এটা আত্মা পৰমাত্মাৰ সম্বন্ধ ঘটি যায় তেতিয়া যিজনে ভাল সম্বন্ধ কৰিব আত্মা পৰমাত্মাৰ লগত তাত অন্ধবিশ্বাস থকাৰ কোনো আমি মই উপায় দেখাই নাপাওঁ অন্ধবিশ্বাস মানে অন্ধ অন্ধ মানে কণা সেই বিশ্বাসবিলাক আমি কৰিব নেপায় হিন্দু ধৰ্মৰ মানুহ হিচাপে আমি ভগৱানৰ নামত পূজা পাতল দিওঁ আমি তাৰপৰা ফল পাম বুলি মই নেভাবোঁ মোৰ মোৰ দৃষ্টিভংগীত মই নেভাবোঁ বিভিন্ন সময়ত বিভিন্ন দেৱ দেৱী পূজা যাগযজ্ঞ দেৱ দেৱতা এইবোৰ কৰিছে সেইখিনি আমাৰ সকলোতে বিজ্ঞানভিত্তি নাই সেইকাৰণে মই ভাবোঁ মোৰ যিখিনি সীমিত জ্ঞানেৰে মই উপলব্ধি কৰিব পাৰোঁ যে ধৰ্মৰ লগত অন্ধবিশ্বাসৰ সম্বন্ধ প্ৰত্যক্ষভাৱে সম্বন্ধ একো নাই কিন্তু বহুতো বহুতো লোকে মাত্ৰ কিবা খন্তেকীয়া আৱেগৰ বশৱৰ্তী হৈ পূজা চাবলৈ যায় বা পূজা পাতে বিভিন্ন ধৰণৰ মূৰ্তি পূজা লিংগ পূজা কিবাকিবি কৰে কিন্তু সেইখিনিও তেওঁলোকে খন্তেকৰ বাবেহে কৰে তাৰপাছত আকৌ ভগৱানৰ নাম ল'বলৈ নামঘৰ বা মন্দিৰলে তেওঁলোক গুচি আহে কৃষ্ণ নামৰ বিনে আমাৰ গতি নাই একদেৱ এক সেৱ সেইকাৰণে কৈছে প্ৰতিবাৰতে শংকৰদেৱ এক বিনে নাই কেও জয় যে মানৱ দেৱ এই মানৱৰ জনম আমি পাইছোঁ কত জীৱনৰ সাধনাৰ ফলস্বৰূপে গতিকে আমাৰ এই জীৱনটো মানৱ ধৰ্ম কৰিবলৈ হ'লে আমাৰ লগত আত্মা পৰমাত্মাৰ মিলন ঘটাব লাগিব আৰু সমাজত আমি ভাল কাম কৰি ভাল কামেই আমাৰ ধৰ্ম সেয়ে কৈছিলোঁ যে ধী যোগ মন ধৰ্ম ভাল কামৰ অবিহনে আমাৰ বিশ্বাস বা আমি সৎফল ফলাফল আমি একো নেদেখাজনৰ পৰা আমি নেপাওঁ গতিকে মোৰ দৃষ্টিভংগীত মই ক'ব পাৰোঁ যে ধৰ্মৰ নামত আমি ধৰ্মহে কৰিব লাগে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আমি কিছুমান কামৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে ধন্যবাদ